ভাৰতে পৰিৱেশ সম্বন্ধীয়ৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে গৰাখহনীয়া মানে গৰাখহনীয়াৰ পৰাই চব হয় পাৰে বুলি ক'ব পাৰি অসমৰ চাৰিওফালে পৰ্বত পাহাৰেৰে আৱৰা সেই পাহাৰবোৰৰ উত্তৰ আৰু দক্ষিণ ফালৰ পৰা বহুতো নৈ বৈ আহি ব্ৰহ্মপুত্ৰত পৰেহি মানে ব্ৰহ্মপুত্ৰত পৰাৰ লগে লগেই নৈবিলাক ডাঙৰ হ'বলৈ ধৰে এতিয়া যেনেকৈ আগতে নৈবিলাক অলপ সৰু আছিলে এতিয়া লাহে লাহে অলপ ডাঙৰ হ'বলৈ ধৰে গছ গছনিও নৈত ডুবি যায় আৰু পৰ্বত পাহাৰৰ বৰষুণ নোহোৱাৰ লগে লগেই নৈ বয় সোঁতত পৰেগৈ আৰু যিমানেই সোঁত বাঢ়ে যিমানেই সোঁত হয় সিমানেই নৈবিলাক ডাঙৰ হ'বলৈ ধৰে বাৰিষাত এই নৈবোৰত প্ৰায় একেলগেই বানপানী উঠে মানে পত মানে একেলগতেই হয় মানে বানপানীবিলাক একেলগতেই হয় যেতিয়া একেলগতেই গৰাখহনীয়া বেছিকৈ হ'বলৈ ধৰে গৰাখহনীয়া বেছিকৈ হোৱাৰ বাবেই এতিয়া সমস্যাটো তাতেই হয় আৰু যেতিয়া নদীৰ পৰা পানী বাহিৰলৈ ওলাই আহে বাহিৰলৈ ওলাই অহাৰ লগে লগেই খেতিপথাৰবিলাক নষ্ট হয় কিমান খেতিপথাৰ পানীৰ তলতেই যায় পলস চলস আহিলে বাৰু ভালেই হয় যদিহে পলস চলস নাহে তেতিয়াতো খেতিপথাৰ নষ্টই হয় আৰু কেতি কেতিয়াবা খেতি হৈ থকাৰ ফলতো সেইবিলাক লোকচান হয় তেতিয়া বহুত মানুহৰ লোকচান হয় আৰু এইবিলাক মানুহে কৰি লোৱা ঘটনা নিচিনাই আৰু গৰাখহনীয়া সমস্যা আমাৰ ৰাজ্যখনৰ এক বিৰাট মানে প্ৰত্যাহ্বান আৰু অসমৰ নদীবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অসমৰ নদীবিলাক যেতিয়ালৈকে মানে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়ালৈকে গৰাখহনীয়া ৰোধ ৰোধ কৰাটো অসম্ভৱ মানে ঠি ভাল কৰিব নোৱাৰেগৈ আৰু ঠিক কৰিব নোৱাৰি কেৱল মথাউৰি বনালেই বা নদীবিলাক নিয়ন্ত্ৰণ কৰিলেই যে হ'বগে সেইটোও নহয় আৰু এইবিলাক মানুহৰ নিজা নিজা দোষতেই হৈছে মানে নিজেই গছ কাটিবলৈ ধৰিছে নিজে কিমান অৰণ্যবিলাক কাটিবলৈ ধৰিছে তাৰ ফলতেই হৈছে যধে মধে পাহাৰ কটা গছ গছনি কটা বন্ধ কৰিব লাগিব তেতিয়াহ'লে তেতিয়া তেতিয়া পাৰিগৈ আৰু নহ'লে মানে নোৱাৰিগৈ আৰু বান বানপানী হয় ভূমিকম্পও হয় গছ গছনি নোহোৱাৰ ফলতেই হয় এই গছ গছনি নোহোৱাৰ বাবেই হয়গৈ বানপানীৰ বাবে ধৈৰ্য কৰে বানপানী আৰু গৰাখহনীয়া সমস্যাবোৰেই আটাইতকৈ ডাঙৰ সমস্যা হ'বলৈ ধৰিছে

কি আছিলে কুৱেশ্যনটো খেতিপথাৰ খেতিপথাৰ কিমান নষ্ট হয় আৰু বানপানী ভূমিকম্প এইবিলাক হোৱা দেখা যায় আৰু ধুমুহা শিলাবৃষ্টি মানুহে নিজেই কৰি লোৱা হয় এইবিলাক এই